হেল্ল' হয় মই ধৰিত্ৰীয়ে কৈছোঁ এ লখিমপুৰ মেডিকেল কলেজত লাগিছেনে অঁ মোৰ তাতে চকুৰ প্ৰব্লেম হৈ আছে তাতে দেখাম বুলি ভাবিছিলোঁ চাৰক লগ পাব পাৰিম নে মানে চাৰ কেতিয়া কেতিয়া বহে অঁ

মই সোমবাৰে আৰু বুধবাৰ শুক্ৰবাৰে নোৱাৰিম এপিনে আহিলোঁ সুধিহে থৈছোঁ কথাটো শনিবাৰ মানে লাগিছিল হে টিকেটটো কাটি থ'ব পাৰিবনি বাৰু আপুনিয়ে এ মোক শনিবাৰে লাগে

অঁ অঁ অঁ অঁ ঠিক আছে হয় এত মোৰ নাম ধৰিত্ৰী শইকীয়া অঁ ঘৰ বৰমূৰীয়া তিনিআলি বয়স বিশ

এইজটো মোৰ বাইছ বছৰ অঁ অঁ অঁ অঁ